নৃত্যৰ বিষয়ে মোৰ মতে আটাতকৈ ডাঙৰ ভুল ধাৰণাটো হৈছে যে মানুহে ভাবে ফিজিকেল স্কীলটো আমাৰ যিটো শাৰীৰিক যিটো কলা সেইটো আটাইতকৈ ডাঙৰ বস্তু নৃত্যৰ কিন্তু মই ভাবো যে নৃত্যটো সেইটো কেৱল নিজৰ মনটোক এক্সপ্ৰেছ কৰিব কাৰণে নাইবা চিটুৱেচন পৰিস্থিতিটোক যিটো এক্সপ্ৰেছ কৰিবৰ কাৰণেহে আমি নৃত্য কৰোঁ আৰু সেই নৃত্যবিলাক চাইয়েই আটাইতকৈ ধুনীয়া লাগে